মই আজিলৈকে কাকো গুঠিবলৈ বা চিলাই কৰিবলৈ কাকো শিকোৱা নাই কিয়নো মই আনক শিকাব পৰাকৈ নিজে যোগ্য হোৱা নাই কিয়নো মই মই মোৰ মাৰ পৰা মোৰ মামাহঁতৰ পৰা দেখি শিকিছোঁ আনক শিকাব পৰাকে মই যোগ্য হোৱা নাই ভৱিষ্যতে যদি কেতিয়াবা যোগ্য হওঁ নিজকে যোগ্য বুলি ভাবোঁ কাৰোবাক শিকাবৰ কাৰণে তেতিয়া নিশ্চয় শিকাম